আপুনি কোনখিনিতে পাইছে এতিয়া আপুনি মধুপুৰ আহিব মধুপুৰ আহি বৰুৱা ভৱনলৈ আহিব বৰুৱা ভৱন ফ্ল'ৰ নম্বৰ তিনি হয় আচ্ছা ফ্লেট নম্বৰ আপোনাৰ পাঁচ হয় চ' আপুনি আহি মোক ফোন কৰিব মোৰ নম্বৰ আপোনাৰ লগত আছে নহয় আপুনি আহি ফোন কৰিব যদি কিবা অসুবিধা পায় গেটত আপোনাৰ এণ্ট্ৰি হ'ব এণ্ট্ৰি হৈ কিনে আপুনি আহিব আৰু মোৰ নামটো কৈ দিলেই হ'ল আপোনাক তাত কৈ দিব লোকেশ্য়ন কোনখিনিতে হয় অঁ ঠিক আছে দিয়ক আপুনি আহিব দিয়ক হাঁ